অ এনে আছোঁ ইটো সিটো কাম কৰি অ ময়ো শুনিছোঁ

অ শুনিছোঁ শুনিছোঁ ময়ো শুনিছোঁ বাৰু ময়ো শুনিছোঁ বাৰু অ এতিয়া দুজনী গ'লেতো নহ'ব আৰু বেলেগ মানুহ যাব লাগিব অ গাড়ী ভাড়া ও অ অ অ

অ পায় পায়

অ তেখেত তেখেতো যাব আৰু দুজনীমান লগ লাগি যাব লাগিব

অ তেতিয়া মানে গাড়ীৰ ভাড়াটোও অলপ কমিব আৰু

অ অ অ অ অ যাম দিয়ক অ তাত গ'লে ভাল লাগিব মনটো ভা অ ওম কিমান নেদেখা জেগাবিলাক অ নেদেখা জেগাবিলাক চাব পাৰিম ওম

অ একো অসুবিধা নাই ও একো অসুবিধা নাই অ কম দিয়ক মাক অ অ ক'ম ক'ম অ অ অ অ মই কম দিয়ক অ অ অ অ অ অ অ অ যাম দিয়ক অ তেতিয়া অ অ অ টকা পইচাও গোটাব লাগিব আকৌ লগৰ কেইজনীও গোটাই ল'ব লাগিব অ আমি কেইজনী অ গোটালেই নহ'ব নহয় হয়নে নহয়